দিনটোৰ ভিতৰত মই প্ৰায়ে আবেলি সময়ত অৰ্থাৎ তিনি বজাৰ পৰা ছয় বজাৰ ভিতৰত সেই সময়খিনিয়ে আজৰি সময় আৰু সেই সময়খিনিতে মই কিতাপ পঢ়িও পঢ়োঁ কিতাপৰ কিতাপ পঢ়ি পঢ়াৰ আনন্দই বেলেগ আৰু কিতাপবিলাকত যেতিয়া আমি ভিতৰলৈ সোমাই যাওঁ তেতিয়া তাৰ চৰিত্ৰবিলাক আমাৰ সন্মুখলৈ যেতিয়া আহে তেতিয়া সকলোবিলাক আমাৰ বাস্তৱ যেনেই লাগে এতিয়া উদাহৰণস্বৰূপে মই মেক্সিম গৰ্গীৰ মাক কিতাপখনকে ক'ব বিচাৰিছোঁ সেই কিতাপখনত ৰাছিয়ান ৰিভলিউশ্যনৰ বিষয়ে যিখিনি ব্যাখ্যা আছে সেইখিনিয়ে অধিক মনোগ্ৰাহী আৰু হৃদয়স্পৰ্শী আৰু সেইখিনিয়ে পাঠকৰ মনত সঁচাকৈয়ে বৰ আনন্দ দিয়ে আৰু এখন কিতাপৰ বিষয়ে ক'ব বিচাৰিছোঁ অসীমত যাৰ হেৰাল সীমা বীণা বৰুৱা ছদ্মনামত লিখা কিতাপ সেই কিতাপখনো সঁচাকৈয়ে বৰ পঢ়ি মই বৰ অভিভূত হওঁ তাৰ কাহিনীটো আৰু তাৰ যিখিনি চৰিত্ৰ সেই চৰিত্ৰখিনিয়েই সঁচাকৈ হৃদয়স্পৰ্শী উপন্যাসৰ বাহিৰেও মই কীৰ্তনৰ কিছু খণ্ড পঢ়িছোঁ যেনেকৈ শিশুলীলা উৰেষা বৰ্মন এই বিভিন্নই পঢ়িছোঁ তথাপিটো এই শিশুলীলা যিখিনি কাহিনী সেই কাহি কাহিনীখিনিয়ে আমাৰ মনটোক একেবাৰে সঁচাকৈ যেন সত্যযুগলৈ লৈ যায় আৰু সেই কাহিনীখিনি সদায় মনত ৰৈ থাকে আৰু সঁচাকৈয়ে বৰ ধেমেলীয়া আৰু ভাল লাগে শিশুৰ কৃষ্ণৰ জন্মৰ পৰা তেওঁলোক তেওঁৰ লৰালি কালৰ যিখিনি ধেমালি বা কাৰোকাৰ্য যিখিনি ব্যৱহাৰ সেই ব্যৱহাৰখিনিয়ে সদায় আমাক আপ্লুত কৰি ৰাখে ইয়াৰ উপৰিও আমি বহুতো কিতাপ পঢ়িছোঁ যেনেকৈ ভা বিৰিঞ্চি কুমাৰ বৰুৱাৰ যিখিনি ভাষাৰ ওপৰত লিখা কিতাপ পুঠি সেই পুঠিখিনিও আমাৰ বহুত জানিবলগীয়া আছে আৰু সেইখিনিয়েও আমাক বহুতো ভাষাৰ সম্পৰ্কে বহুতো জ্ঞান আমাৰ ম মাজলৈ লৈ আনে সেইখিনি পঢ়িও সঁচাকৈ মই ভাল পাওঁ তাৰোপৰি আৰু যিখিনি শিশুৰ আলোচনী যেনেকৈ মৌচাক সঁফুৰা সেই কিতাপখিনিয়ো এতিয়া আমি পঢ়ি কেতিয়াবা মনত পেলাওঁ কেতিয়াবা পঢ়োঁ সেইখিনিয়েও আমাৰ বৰ ভাল লাগে মুঠতে আম কিতাপ পঢ়িলে মানুহৰ বহুতো জ্ঞান বৃদ্ধি হয় আৰু বহুতো নজনা কথা শুনিব জানিব পাৰি বৰ্তমান যিখিনি প্ৰযুক্তিৰ বিষয় বা যিখিনি আমাৰ বৰ্তমান যোগ যোগাযোগৰ মাধ্যম সেই সকলোবিলাক আমি কিতাপৰ জৰিয়তেই জানিব পাৰোঁ আৰু কিতাপ পঢ়িলে মানুহৰ মনখিনি বহুতো বহল হয় আৰু বহুত জানিবলৈ আগ্ৰহাম্বীত হয় আৰু নজনা কথা জানিব পাৰি গতিকে কিতাপ পঢ়াটো এটা ভাল অভ্যাস বুলি মই ভাবোঁ